নমস্কাৰ ব্যৱসায় বুলি ক'লে মই ব্যৱসায় স্কুলীয়া জীৱনৰ পৰাই কৰি আহিছোঁ স্কুলৰ জীৱনৰ পৰাই মই ব্যৱসায় কৰিছোঁ এম্ব্ৰইডাৰী লগতে কাটিং স্কুলৰ জীৱনত থাকোঁতেই মই এম্ব্ৰইডাৰী কৰি ৰুমাল গাৰু কভাৰ আৰু কাপোৰ চিলাই কৰোঁ কৰি কিনে মই ভালেমানখিনি উপকৃত হওঁ আৰু সেই কামখিনি কৰি মোৰ নিজৰ স্কুলীয়া জীৱনৰ যি আচবাব লাগে কিতাপ পত্ৰৰ পৰা আদি কৰি টিউশ্যনৰ ফিজ আদি সকলোখিনি মই মই নিজেই ইনকম কৰি কেনে কৰিব পাৰোঁ আৰু বিহুদি বিহুৰ সময়ত মই গাৰু কভাৰ ৰুমাল মেখেলা চাদৰ বেছিকৈ অৰ্ডাৰ পাওঁ সেইটো সময়ত মই অৰ্ডাৰ কৰোঁ গাঁৱৰ মোৰ ওচৰ চুবুৰীয়া ওচ আদিৰ পৰা অৰ্ডাৰ আহে সেইখিনি কৰোঁ তাৰ উপৰিও মই অন্য সময়তো কলেজৰ পৰা আহি আজৰি সময়ত মই মেখেলা চাদৰ চিলাওঁ আৰু গাৰু কভাৰ ৰুমাল আদি এম্ব্ৰইডাৰী কৰোঁ তেনেকৈ কৰি মই ডেইলী ইনকম ডেইলী কৰোঁ মন্থলী মোৰ তেতিয়াও যথেষ্টখিনি ইনকম হয় আৰু সেই ইনকমৰ পৰাই মোৰ কিতাপ পত্ৰ লগতে মোৰ টিউশ্যনৰ ফিজ আদি মই দিব পাৰোঁ তাৰ উপৰিও মই ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি মই চাদৰ মেখেলা তাঁতশালত বওঁ বৈ মই তাত ফুল বাচোঁ গামোচা বওঁ সেইখিনি কৰিও মই যথেষ্টখিনি টকা ইনকম কৰোঁ ইনকম কৰি মই নিজকে স্বাৱলম্বী হ'বলৈ পাৰিছোঁ আৰু এই ব্যৱসায়টো মই নাইণ্টিন নাইণ্টী ছিক্স মানৰ পৰাই মই কৰোঁ কৰি মই কলেজীয়া জীৱন শেষ কৰোঁ মই স্নাতক ডিগ্ৰী লাভ কৰোঁ তেতিয়াও মই এইখিনি ব্যৱসায় কৰিয়ে থাকোঁ তাৰপিছত মই টু থাউজেণ্ড ফ'ৰত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰোঁ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত মই মোৰ ব্যৱসায় হিচাপে মই ল'লোঁ ৰিক্সা যিটো ৰিক্সাৰ আপোনাৰ পেডেল মাৰে মাৰা ৰিক্সা সেই পেডেল মাৰা ৰিক্সা মই লওঁ দহখন প্ৰথমতে মই এখন লওঁ তাৰপিছত সেই টকা জমা কৰি এখনৰ পৰা যিটো ইনকম হয় সেই টকা জমা কৰি মই দুখন লওঁ তাৰপিছত সেই টকা জমা কৰি তিনিখন চাৰিখন তেনেকৈ ইনকম কৰি মই লাভৰ টকাৰে গোটাই গোটাই মই তেনেকৈ পেডেল মৰা ৰিক্সা দহখন লওঁ দহখন ৰিক্সা চলাই মই সেইটো সময়ত টু থাউজেণ্ড থ্ৰী আৰু টু থাউজেণ্ড ফ'ৰত মই ৰিক্সা লৈছিলোঁ পেডেল মৰা তেতিয়া এখন ৰিক্সাত এদিনত মোক বিছ টকাকৈ এজন ৰিক্সাৱালাই দিছিল তেনেকৈ মই দহখনত বিছ টকাকৈ মই সিমানখিনি টকা পাবলৈ স্বাৱলম্বী হওঁ আৰু তেনেকৈ মই নিজকে মোৰ জীৱন নিৰ্বাহ কৰিছিলোঁ আৰু তেনেকৈ মোৰ ৰিক্সাকেইখনৰ পৰা মই যথেষ্টখিনি স্ৱাৱলম্বী হ'লোঁ ৰিক্সাকেইখন কিনাত যিখিনি মোৰ ব্যয় হৈছিল আৰ্থিক ব্যয় সেই ব্যয়খিনি মোৰ ৰিক্সাকেইখনৰ পৰাই মানে মোৰ মূল ওলাইছিল মূল ওলাই মোৰ তাৰ লাভো হৈছিল এদিনত বিছ টকাকৈ মই দহখন ৰিক্সা পইচা দুশ টকা এদিনত মই ইনকম কৰিছিলোঁ আৰু সেই ৰিক্সাখিনি মই আপোনাৰ পাঁচ বছৰ চলালোঁ পাঁচ বছৰ চলোৱাৰ পিছত সেই ৰিক্সাকেইখন মোৰ অলপমান ৰিক্সাকেইখনৰ আচবাব বেয়া হোৱাৰ ফলত ভৰিয়ে চলোৱা বেটাৰী ৰিক্সাকেইখন মই বিক্ৰী কৰিলোঁ বিক্ৰী কৰাৰ পিছত মই আকৌ নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিলোঁ আৰু সেই ব্যৱসায়টো হৈছে মই ফাৰ্মাৰ পকা ঘৰৰ পকা ঘৰ বনোৱাৰ যিটো পুষ্টৰ ফাৰ্মাৰ সেই ফাৰ্মাৰখিনি অৰ্ডাৰ ল'বলৈ মই বিচাৰিলোঁ তাৰপিছত মই নিজাববীয়াকৈ পোষ্ট খোঁটা যিটো মানে আমাৰ পকীঘৰ বনোৱাত পোষ্ট ঢালাই দিবৰ কাৰণে ফাৰ্মাৰ দৰকাৰ হয় সেই ফাৰ্মাৰ মই প্লেন চিটৰ দ্বাৰা মই ফাৰ্মাৰ বনালোঁ আৰু সেই ফাৰ্মাৰ মই দুটা ছেট বনালোঁ এটা ছেট হৈছে আপোনাৰ টেন বাই টেন আৰু এটা ছেট হৈছে আপোনাৰ টেন বাই টুৱেল্ভ দুটা ফাৰ্মাৰৰ মই তিনিটা তিনিটা ছটা এটা দহ বাই দহত তিনিটা ফাৰ্মাৰ বনালোঁ আৰু দহ বাই বাৰত মই তিনিটা ফাৰ্মাৰ বনালোঁ দুটা ছেট মই ব্যৱসায় হিচাপে আকৌ আৰম্ভ কৰিলোঁ নতুন এটা ব্যৱসায় সেই ব্যৱসায়কেইটাক লৈয়ো মই আকৌ ধুনীয়া ধৰণে উপকৃত হ'লোঁ মই ডেইলি অৰ্ডাৰ দিওঁ তিনিটা পোষ্টত এটা পোষ্টত মই টু ফিফটি নহ'লে থ্ৰী হাণ্ড্ৰেড এটা পোষ্টত ডেইলি মই নাইন হাণ্ড্ৰেড এনেকুৱাকৈ তিনিটা পোষ্টত মই ইনকম কৰোঁ যদি মোৰ ছটা যদি খুঁটা মোৰ ডেইলি মোৰ অৰ্ডাৰ যায় তেতিয়াহ'লে মই ছশ টকা ইনকম কৰোঁ এদিনত তেনেকৈয়ে মই সকলোখিনি টকা মই ইনকম কৰোঁ তেনে তেনেকুৱা ধৰণকে ইনকম কৰোঁ কৰি মই আজি পৰ্যন্ত মই ফাৰ্মাৰ অৰ্ডাৰ কৰি আছোঁ ফাৰ্মাৰ ব্যৱসায়টো মই চলাই আছোঁ ধুনীয়াকৈ সুকলমে মই ফাৰ্মাৰ অৰ্ডাৰটো চলাই আছোঁ আৰু ফাৰ্মাৰ অৰ্ডাৰ টোৰ লগতে মই ব্যৱসায়ৰ কাৰণে যি যি মানে পকা ঘৰৰ ব্যৱসায়ৰ কাৰণে যিটো বস্তুৰ দৰকাৰ হয় যেনেকৈ ধৰি লওক মিস্ত্ৰীক দিবলগীয়া কিছুমান আচবাব ধৰি লওক চিমেণ্টে হওক বালিয়ে হওক শিলেই হওক তেনেকুৱা ধৰণৰ বস্তু মই তেওঁলোকক ছাপ্লাই দিওঁ তাৰ বিনিময়ত মোৰ মাননী এটা ৰাখে সেই মাননী মাননীটো মোৰ কাৰণে ইনকমস্থলী হয় সেইটো এটা মোৰ ব্যৱসায়স্থলী আৰু সেইটোৰ পৰাও মই উপকৃত তেনেকৈয়ে মোৰ ব্যৱসায় চলাই আহি আছোঁ মই যিহেতু ব্যৱসায় কৰি ভাল পাওঁ মোৰ মনটো ব্যৱসায়ভিত্তিক মন হয় মই ব্যৱসায় কৰি ভাল পাওঁ ঠিক তেনেকৈ মই মোৰ ব্যৱসায়খিনি সুকলমে চলাই আছোঁ আৰু সেই যিখিনি ফাৰ্মাৰ কথা কৈছোঁ সেই ফাৰ্মাৰখিনি হৈছে আপোনাৰ প্লেইন চিটৰ ফাৰ্মাৰ হয় প্লেইন চিটৰ ফাৰ্মাৰখিনিৰ বিষয়ে জানিবলৈ হ'লে মই আপোনালোকক ক'ব বিচাৰোঁ যে ফাৰ্মাৰ যেনেকৈ কাঠৰ ফাৰ্মাৰ পকা খুঁটাত ব্যৱহাৰ কৰিলে এটা ফাৰ্মাৰ এদিন এটা পোষ্টত মানে এদিন ঢালাই কৰিলে তিনি দিনলৈ ৰাখিব পাৰি তাৰপিছতহে কাঠৰ পোষ্টখিনি মানে কাঠৰ আচবাবখিনি খুলিব পাৰি নেক্সট আকৌ দিব পাৰি ঠিক তেনেকৈ পকী মানে প্লেইন চিটৰ যিখিনি ফাৰ্মাৰ সেই ফাৰ্মাৰখিনি এটাই লাভৱান মানে আটাইতকৈ সেইটো হৈছে আপোনাৰ আজি যদি মই এটা পোষ্টত ঢালাই দিওঁ প্লেইন চিটত আপুনি নেক্সট যিদিনাখনেই সেইটো খুলিব পাৰে অতি সোনকালে কুইক মানে সেইকাৰণে তিনিটা ফাৰ্মাৰ এদিনত দিব পাৰে নেক্সট আকৌ তিনিটা পোষ্ট এদিনত দিব পাৰে তেনেকৈ কুইক হয় মানে কাঠৰ ফাৰ্মাতকৈ ইয়াৰ লাভৱানটো বেছি তেনেকৈ সেইটো কাৰণে মই অৰ্ডাৰ পালে মানে অৰ্ডাৰখিনি মই কেঞ্চেল কৰিব লগা নহয় ধুনীয়াকৈ মোৰ দুটা ছেটৰ ফাৰ্মাৰ চলি আছে টেন বাই টেন আৰু টেন বাই টুৱেল্ভ পোষ্টৰ ফাৰ্মাৰ আৰু ব্যৱসায় বুলি ক'লে যিহেতু মই ব্যৱসায়ীয়ে মন সেয়ে হেতুকে মোৰ আৰু এটা ব্যৱসায়স্থলী আছে সেই ব্যৱসায়স্থলীটো হৈছে মই আপোনাৰ মোৰ ই ৰিক্সা যিহেতু বেটেৰী ৰিক্সা বুলি কয় কিছুমানে ই ৰিক্সা বুলি কয় মোৰ বেটাৰী ৰিক্সাও আছে তিনিখন সেই বেটেৰী ৰিক্সাখন মোৰ যিহেতু মোৰ ব্যৱসায়ো আছে মই সৰু সুৰা ব্যৱসায় কৰোঁ আপোনালোকক যিহেতু মই উল্লেখ কৰিছোঁ সেই ব্যৱসায়ৰ পৰা মই যিখিনি টকা মোৰ ইনকম হয় তাৰে টকা ৰখাই মই আকৌ এটা মোৰ মানে মনটো ঢাপলি মেলিছে ই ৰিক্সা বা বেটেৰী ৰিক্সা কিনা আৰু যিহেতু মই অলৰেডি কিনিলোঁৱে মোৰ বেটেৰী ৰিক্সা তিনিখন আছে তিনিখন বেটেৰী ৰিক্সা মোৰ আজি আপোনাৰ এখন দুবছৰ হৈছে এখন আপোনাৰ এক বছৰ আঠমাহ তেনেকৈ এখন আপোনাৰ ডেৰ বছৰ তেনেকৈ মই বেটেৰী ৰিক্সাকেইখন ধুনীয়াকৈ সুকলমে চলাই আছোঁ আৰু বেটেৰী ৰিক্সাখন মই যিহেতু নিজে নচলাওঁ মোৰ বেটেৰী ৰিক্সাখনৰ কাৰণে মই ড্ৰাইভাৰ ৰাখিছোঁ ড্ৰাইভাৰে মোৰ বেটেৰী ৰিক্সা চলায় এদিনত এজন ড্ৰাইভাৰে মোৰ এখন বেটেৰী ৰিক্সাত মানে ই ৰিক্সাত তিনিশ টকাকৈ দিয়ে তিনিখনত মই ডেইলি ইনকম কৰোঁ এদিনত ইনকম কৰোঁ নশ টকা তেনেকৈ বেটেৰী ৰিক্সাকেইখন মোৰ সুকলমে চলাই আছে চলি আছে আজি পৰ্যন্ত আৰু সেই বেটেৰী ৰিক্সাখনৰ কেইখনৰ পৰাও মই ধুনীয়া ধৰণে লাভ লাভৱান হৈছোঁ আৰু বেটেৰী ৰিক্সাকেইখন মোৰ যিহেতু দুবছৰ হৈ গ'ল মোৰ বেটেৰী ৰিক্সাখন একো লোন হিচাপে লোৱা নাছিলোঁ মই কেছ ডেলিভাৰী মানে কেছ পে'মেণ্ট দি মই বেটেৰী ৰিক্সা এখন লৈছিলোঁ আৰু এতিয়া যিহেতু মই মন্থলি বেটেৰী ৰিক্সাকেইখনত ই এম আই দিব লগা হোৱা নাই ই এম আই দিব লগা নোহোৱাৰ কাৰণে মোৰ বহুতখিনি সুবিধা হৈছে মই যদি বাইচাঞ্চ কোনোবা এদিন যদি মই এখন বেটেৰী ৰিক্সা নচলেও তেতিয়াও মই মন্থলি মাহেকীয়া যিটো আমাৰ ই এম আই মাহেকীয়া ই এম আইৰ কাৰণে মই চিন্তা কৰিবলগীয়া নহয় মই এদিন নচলিলেও মোৰ কোনো চিন্তা চিন্তনীয়া বিষয় নহয় যিহেতু মই ই এম আই দিব নালাগে মই কেছ পইচাৰে মোৰ বেটেৰী ৰিক্সাকেইখন লোৱা হৈছে হ'লেও মই বেটেৰী ৰিক্সাকেইখনৰ পৰা মই যথেষ্টখিনি লাভৱান হৈছোঁ এখনত তিনিশকৈ তিনিশ নামত নশ টকা ইনকম কৰোঁ তেনেকৈয়ে মোৰ ব্যৱসায় মোৰ চলি আহি আছে তাৰ উপৰিও আপোনালোকক মই যিহেতু উল্লেখ কৰিছিলোঁ আগত যে মই কাপোৰ কানি চিলাই কৰোঁ চিলাই কৰিও মই যথেষ্টখিনি লাভৱান হওঁ অৰ্ডাৰ কৰোঁ তেনেকৈ আৰু তেনেকৈ মোৰ ভালেমানখিনি ব্যৱসায় আছে যিখিনি ব্যৱসায় কৰি মই চলি আছোঁ তাৰ উপৰিও আৰু মোৰ ব্যৱসায় আছে আপোনালোকক মই ধৰি লওক ব্যৱসায় বুলি ক'লে আৰু কি ক'ম মোৰ চাহ গছৰ বাগানো অলপমান আছে সেইবিলাকতো মই মানে লাগোঁ সেইবিলাক লাগি মেলিও মই মোৰ নিজৰ জীৱিকা মই পালন কৰোঁ আৰু ব্যৱসায় বুলি ক'লে মোৰ আপোনালোকৰ কিবা শাক পাচলি শাক পাচলি মানে ওচৰৰ আমাৰ যোনখিনি মানে ধৰি লওক শাক পাচলিৰ দোকানী আছে সৰু সুৰা সেই দোকানীখিনিলৈও মই শাক পাচলি মই বেলেগৰ পৰা হ'লচেলত আনি সুলভ মূল্যত আনি মই তেওঁলোকক চাপ্লাই দিওঁ তেওঁলোকৰ মোৰ পৰা শাক পাচলিখিনি সংগ্ৰহ কৰে আৰু সংগ্ৰহ কৰি সেই সৰু সুৰা দোকানখিনি ওচৰ পাছত থকা দোকানখিনিয়ে মোৰ পৰা চাহ পুলি কি কয় চৰি শাক পাচলিখিনি লয় লৈ কিনে তেওঁলোকে বিক্ৰী কৰে তাৰ পৰা মই মোৰ মানে নূনতম লাভ অলপ হ'লেও হয় সেই তেনেকুৱাবিলাক কৰিয়েই মই জীৱন নিৰ্বাহ কৰি আছোঁ মোৰ ব্যৱসায় বিষয়ে থুলমূলকৈ মই আপোনালোকক এইখিনি আভাস দিলোঁ আৰু যদি ক'বলগীয়া আছে মই ক'ম বাকীখিনি পাছত